অঁ মই অৰ্ডাৰ দিছিলোঁ এমাজনৰ পৰা এটা প্ৰডাক্ট সেই প্ৰডাক্টো হৈছে যে টি ভি টি ভি এটা মই এমাজনৰ পৰা অৰ্ডাৰ দিছিলোঁ অতি সুলভ মূল্য়তে মই টিভিটো লাভ কৰিবলৈ সক্ষম হৈছিলোঁ সেইটো এটা পজিটিভ চাইন যে অড ষাঠি শতাংশ অফাৰ আছিল আৰু টিভিটো মই অৰ্ডাৰ দিছিলোঁ এটা এল ই ডি টি ভি আৰু টিভিৰ লগতে সকলোবোৰ টিভিৰ বাবে প্ৰয়োজনীয় কেবুল ক'ড সকলোবোৰ আহিছিল টিভিৰ লগতে আৰু টিভিটোৰ সেয়েহে আৰু টিভিটোৰ পেকেজিঙো খুব ভাল আছিল সেই সময়ত গতিকে এটা নিৰ্ধাৰিত সময়তকৈ কম সময়ত মই টিভিটো লাভ কৰিবলৈ সক্ষম হৈছিলোঁ তাতে সুলভ মূল্য়ত গতিকে সেইটো মোৰ বাবে এটা ভাল এক অভিজ্ঞতা আছিল টিভিটো টিভিটো আনি কিন্তু তাৰ খেত এই খেত তাৰ লগতে এটা নিগেটিভ অভিজ্ঞতাও মোৰ লাভ কৰিছিলোঁ এই টিভিটোৰ জৰিয়তে টিভিটো প্ৰথম যিদিনাখন আনিছিলোঁ সেইদিনাখন অতি সুন্দৰভাৱে টিভিটো চলি আছিল আৰু আমি সকলো আনন্দিত হৈছিলোঁ যে সুলভ মূল্য়তে এটা সুন্দৰ টিভি লাভ কৰিছোঁ আৰু অতি কম সময়ৰ ভিতৰতে ঘৰতেই আহি টিভিটো দি গৈছে আৰু টিভিটোৰ পেকেজিঙো খুব ভাল আছিল কিন্তু দুখ লগা কথা এইটোৱেই যে দুদিনৰ পাছতেই টিভিটোৱে বিভিন্ন সমস্য়াৰ টিভিটোত দেখা পাম দেখিবলৈ পাওঁ আমি টিভিটোৰ টিভিটোৰ প্ৰথমতে আমি এদিন গম পালোঁ যে টিভিটো গৰম হৈ যায় বহু দুঘণ্টামান চলালেই টিভিটো গৰম হৈ যায় আৰু সেই সমস্য়াটো আমি ধৰা পেলোৱাৰ পাছতেই পুনৰ আমি ধৰা পেলাওঁ যে টিভিটো কিছুমান অদ্ভুত মাত দিয়ে যে কি ভিতৰত যেন কিছুমান ওৱায়াৰ জ্বলি আছে এতিয়াই যেন টিভিটো ফাটি যাব তেনেধৰণৰ মাত দিয়ে আমি ট'ল ফ্ৰী নাম্বাৰত ফোন কৰিছিলোঁ বাৰ লগতে আমাজনৰ অফিচলেও ফোন কৰিছিলোঁ যে এটা বেয়া প্ৰডাক্ট আমাক দি তে তেওঁলোকে ভাল নকৰিলে আৰু প্ৰডাক্টটো যাতে আমাক পুনৰ নতুন এটা ভাল টিভি দিয়ে আৰু সেই টিভিটো ঘূৰাই লয় কিন্তু এইক্ষেত্ৰত তেওঁলোকে ভাল ৰেস্পন আমাক নিদিলে আৰু তেওঁলোকে টিভিটো ঘূৰাই ল'বলৈও অমান্তি কৰিলে আৰু আমাক পুনৰ পইছা ঘূৰাই দিবলৈও অমান্তি কৰিলে বা নতুন টিভি এটা দিবলৈও অমান্তি কৰিলে এইক্ষেত্ৰত আমাৰ বহুত বেয়া অভিজ্ঞতা কিয়নো যদিও ষাঠি শতাংশ ৰেহাই মূল্য়ত আমি টিভিটো আনিছিলোঁ তথাপিতো টিভিটোৰ দাম সিমান কম নাছিল আৰু আমাৰ দৰে মধ্য়বিত্ত ঘৰৰ মানুহে এটা টিভি কিমান হেঁপাহেৰে আনে কিমান আৰ্জিত ধনৰ মানে সংৰক্ষণ কৰি কৰি আনে সেই কথাষাৰ বিশেষভাৱে উল্লেখনীয় আৰু সেই প্ৰডাক্টটো আমি আৰু চলাবলৈ চেষ্টা কৰিছিলোঁ দোকানলৈও নিছিলোঁ কিন্তু দোকানত ভাল কৰিবলৈ নিয়াৰ পাছত ভাল কৰা কাৰিকৰজনে কাৰিকৰী মানে ক্ষেত্ৰত যিসকল সক্ষম তেওঁলোকে জানিবলৈ দিয়া মতে টিভিটো বাহিৰৰখিনিহে নতুন কিন্তু টিভিটো ভিতৰত যিবোৰ পাৰ্টচ আছে সেই পাৰ্টচবোৰ সকলো পুৰণা আৰু এনেদৰে অনলাইন আৰু তেওঁলোকৰ পৰা জানিব পাৰোঁ যেনেদৰে এক্সপেনছিভ মানে দামী কিছুমান বস্তু যদিহে আমি তেনেধৰণৰ এপৰ পৰা ভৰষা কৰি কিনোঁ তেনেস্থলত আমি বহুত ক্ষেত্ৰত গুৰুত্ব দিব লগা হয় বহু ক্ষেত্ৰত তেনেধৰণৰ এপবোৰে আমাক ঠগিবও বিচাৰে গতিকে গুৰুত্ব দিয়া উচিত বুলি আমাক জানিবলৈ দিয়ে আৰু সেই টিভিটো পুনৰ ভাল কৰিব পৰা নাযাব বুলি আমাক তেওঁলোকে জানিবলৈ দিয়ে গতিকে এটা বহুত বেয়া অভিজ্ঞতা যদিও প্ৰথম অৱস্থাত এটা ভাল অভিজ্ঞতাৰে আমি টিভিটো আনিছিলোঁ কিয়নো সুলভ মূল্য়ত তাতে কম সময়তে পাইছোঁ আৰু টিভিটো সকলোৰে হেঁপাহ আচলতে কিন্তু পৰৱৰ্তী সময়ত দেখিবলৈ পাওঁ যে টিভিটোৱে আমাৰ সমস্য়াৰহে সৃষ্টি কৰিলে পইছাখিনি নষ্ট হোৱাৰ লগতে টিভিটোও আমি সেই এপটোৰ ওপৰতো ভৰষা হেৰুৱালোঁ লগতে টিভিটো আমি ভালদৰে ব্য়ৱহাৰ কৰিবলৈ নাপালোঁ আৰু টিভিটোৰ লগতে বহুত সময়ো নষ্ট হ'ল আৰু বহুত সমস্য়াৰো সৃষ্টি হ'ল গতিকে আমি এইক্ষেত্ৰত বিশেষভাৱে নিৰাশা হ'লোঁ আৰু নিৰাশ হ'লোঁ আৰু এটা অনলাইন বস্তু কিনাৰ এটা বেয়া অভিজ্ঞতা আমাৰ হ'ল অৱশ্য়ে এইক্ষেত্ৰত বহুক্ষেত্ৰত বহুতেই ভাল বুলি ক'ব খোজে কিন্তু এই টিভিটোৱে আমাক বিশেষ সমস্য়াৰ সৃষ্টি কৰাৰ লগতে এটা বেয়া অভিজ্ঞতাৰ সন্মুখীন কৰালে গতিকে টিভিটোক এইক্ষেত্ৰত বিশেষভাৱে আমি ক'ব বিচাৰিম টিভিটোৰ নাম ল'ব বিচাৰিম